হেল্ল' তিপ্তি ফাষ্ট ফুড হয়নে মই লেজাৰপাম মাইনা মহন্তই ক'লোঁ মোৰ অৰ্ডাৰ এটা আছিলে চিকেন ফ্ৰাইড ৰাইচ দুটা ফুল আপুনি পেক কৰি দিবচোন যোৱাবাৰ এটা প্ৰব্লেম পালোঁ আপোনালোক পৱা যোৱাবাৰ মোক আপুনি ট'মেট' চ'ছ নিদিলে উইথ চাট্নি নিদিলে কিন্তু এইবাৰ যাতে সেইটো ভুল নকৰে আৰু বস্তুটো সোনকালে ডেলিভাৰী কৰাই দিব